আমাৰ ইয়াত আচলতে বতৰত বতৰ অনুসৰি খেতি হয় বিশেষকৈ ধান খেতি ইয়াত বেছিকৈ প্ৰচলন আছে জেঠ আহাৰ মাহত ধান খেতি কৰে কাৰণ তেতিয়া বৰষুণটো বেছি হয় আৰু বৰষুণত হেৰি খেতিৰ কাৰণে পানীৰ অত্য়ন্ত দৰকাৰ শালি খেতিৰ কাৰণে আহু খেতিও মানুহে কৰে শালি খেতিৰ পাছতহে আহু খেতি হয় আহু খেতিত বতৰৰ ইমান প্ৰয়োজন নাই বৰষুণৰ অলপ অলপ দৰকাৰ হয় মাহজাতীয় খেতি ইয়াত কৰে মানুহে মাহজাতী মাহজাতীয় শস্য়টো ভাদ আহিন মাহতে সিঁচে তেতিয়া তেওঁলোকক ইমান বৰষুণৰ মাহজাতীয় শস্য়ৰ ইমান বৰষুণৰ ইমান দৰকাৰ নাই লাগে আৰু অলপ অলপ গতিকে ইমান বৰষুণো প্ৰয়োজন নাই তথাপি ব বতৰ অনুসৰি ইয়াত এইগিটা খেতিয়ে হয় অন্য় খেতিত হেৰিবোৰ সাধাৰণতে আমাৰ শাক পাচলি এইবিলাক ইয়াত কৰে কৰে যদিও সকলো মানুহে কৰিবলৈ সুবিধা নাই জেগা নাই গতিকে তেওঁলোকে এই শস্য়ৰ লগত ইমান ওতঃপ্ৰোতভাৱে নালাগে কিন্তু শালি ধান বাও ধান আহু ধান আৰু বৰা ধান মাহজাতীয় শস্য় ইয়াতে প্ৰধানকৈ বেছিকৈ কৰে মানুহবোৰে গতিকে এই শস্য়বিলাকৰ কাৰণে বতৰ অনুসৰি মানুহে এই নিৰ্দিষ্ট খেতিবিলাক মানুহে কৰি নিজকে জীৱন নিৰ্বাহ কৰি থাকে